আপোনাৰ পাকঘৰত থকা বিদ্যুতেৰে চলা সামগ্ৰীসমূহ যেনে মিক্সাৰ গ্ৰাইণ্ডাৰ ইণ্ডাকশ্যন কুকাৰ অ'ভেন ইত্যাদি আগতে ভাত বনাবলৈ ৰান্ধনীসকলে চৰু আৰু খৰিৰ জুইৰে ব্যৱহাৰ কৰিছিল যাৰ ফলত ধোঁৱা হয় বা চৰুটো ক'লা পৰাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে কিন্তু বৰ্তমান ইণ্ডাকশ্যন কুকাৰত যদি ভাত ৰান্ধে তেতিয়া আপোনাৰ ইলেক্ট্ৰিক ছুইচটো অ'ন কৰি দিয়াৰ পিছত ৰান্ধনীৰ কোনো কষ্ট নোহোৱাকৈ ধোঁৱা ইত্যাদিৰ পৰা ধোঁৱা ইত্যাদি আজি নোলায় তাৰ ফলত আপোনাৰ ৰান্ধনিৰ কোনো কষ্ট নহয় আৰু চকুৰো বিশেষ অসুবিধা নহয় তাৰোপৰি আগতে আমি কিবা এটা বস্তু পিচিবলৈ বা চাটনি খাবলৈ হ'লেও শিলৰ পতা ব্যৱহাৰ কৰিছিলোঁ শিলৰ পতাত আমি কোনো এটা বস্তু পিচিবলৈ হ'লে যথেষ্ট সময়ৰ প্ৰয়োজন বা পিছা মানুহজনৰো যথেষ্ট কষ্ট হয় কিন্তু বৰ্তমান মিক্সাৰ গ্ৰাইণ্ডাৰত কোনো এটা বস্তু দি দিয়াৰ লগে লগে এই কম সময়ৰ ভিতৰত সুন্দৰভাৱে আৰু কম কষ্টতেই এটা ধুনীয়া চাটনি আমি তৈয়াৰ কৰিব পাৰোঁ গতিকে আগৰ দিনৰ সামগ্ৰীসমূহতকৈ বৰ্তমান পাকঘৰত ব্যৱহাৰ কৰা ইলেক্ট্ৰিক সামগ্ৰীসমূহ যথেষ্ট সুখদায়ক আৰু সময় বচাব পাৰি তাৰোপৰি অ'ভেন বা ফ্ৰিজ এতিয়া কোনো এটা বস্তু আমি বহু সময়ৰ কাৰণে স সযতনে বা ভালদৰে ৰাখিবলৈ হ'লে ফ্ৰিজৰ ব্যৱহাৰ কৰোঁ মাছ মাংস শাক পাচলি ইত্যাদি বেয়া নহ'বৰ কাৰণে আমি ফ্ৰিজত থৈ দিওঁ আৰু দুই তিনি দিনৰ কাৰণে বা ন্যূনতম দুদিন বা এদিনৰ কাৰণে আমি বস্তুখিনি ৰাখিব পাৰোঁ পিছত এইখিনি ব্যৱহাৰ উপযোগী হৈ থাকে অ'ভেন অ'ভেনত যদি আমি ব ব্যৱহাৰ কৰোঁ অ'ভেনত আপোনাৰ যিকোনো বস্তু ৰাখি পেলাই তাত গৰম কৰিব পাৰি অথবা ইলেক্ট্ৰিক কেটলি পানী গৰম কৰিবৰ কাৰণে আমি চৰু ব্যৱহাৰ কৰিবই লাগিব কিবা এটা যতন তাত জুই জ্বলাই পানী গৰম কৰিবলৈ আমাৰ বহুত সময় লাগি যায় খৰিৰো অ অপচয় হয় বা বহুত পৰিমাণৰ লাগে তাৰো সলনি আপোনাৰ ধোঁৱা ওলাব ৰৈ চাই থাকিব লাগিব খৰিখিনি আগবঢ়াব লাগিব পানী গৰম হৈছেনে চাব লাগিব যদি তাৰ সলনি আমি ইলেক্ট্ৰিক কেটলি ব্যৱহাৰ কৰোঁ কাৰেণ্টৰ ছুইচটো দি দিলোঁ কিছু সময় সি তাত থৈ দিয়াৰ পিছত নিজে নিজে পানীখিনি গৰম হ'ব আৰু সময় হ'লে ইলেক্ট্ৰিক কেটলিৰ যিটো ছুইচ থাকিব সেইটো সি নিজে বন্ধ হৈ যাব গতিকে আমাৰ সময়ো বাচিলে পানীও গৰম হৈ থাকিলে তাৰ লগে লগে আমি বেলেগ কামো ঘৰত কৰি থাকিব পাৰি এইবিলাকেই সামগ্ৰীসমূহ আগৰ দিনৰ যিখিনি সামগ্ৰী আৰু বৰ্তমান বিদ্যুৎ চালিতৰে সামগ্ৰী এইখিনিৰ মাজত ইমানেই পাৰ্থক্য আছে